হেল্ল' এই আপোনালোকৰ এইটো গগৈ ফাৰ্ণিচাৰ হয়নে অঁ মোৰ মানে এই চোফা এযোৰ অৰ্ডাৰ দিব লাগিছিলে অলপ ভাল মানে একেবাৰে হাই কোৱালিটি নহয় আৰু মেডিয়াম কোৱালিটি মোৰ কাঠৰে ল'ম বুলি ভাবিছোঁ কাঠৰ মানে অলপ ভাল কাঠৰ আৰু এনেকৈ চপা কাঠ হ'ব নেকি হয়নি এনেকৈ হেৰি অনলাইন

হোম ডেলিভাৰী হয়

এই অঁ নহয় এনেই মোক হেৰি কেইটামান ফটো মাৰি দেখাবচোন এই মানে কেনেকুৱা কেনেকুৱা ডিজ ডিজাইন কেইটামান আৰু ডিজাইনটো

এই মোৰ হোম ডেলিভাৰী কৰো অঁ

অঁ অঁ ফিটিং কৰি অঁ অঁ নহয় মই কাঠটো চাবলৈ যাম বাৰু খালি পাছত সেই ডিজাইনটো চাব লাগিব মই হোম ডেলিভাৰী ল'ম আকৌ আনিব নাযাওঁ খালি অঁ সেইটো দিম বাৰু খালি কাঠটো অলপ ভাল দিব হেৰিটো অঁ মই এনেই অঁ লোহা ষ্টিলতো নালাগে বাৰু মোক হেৰিটোৱে লাগিব কাঠটোৱে লাগিব বাঁহৰ বাঁহৰো ৰাখে নেকি বাঁহৰ আজিকালি ভাল অঁ

অঁ হেৰি অঁ অঁ অলপ চাই চিতি হেৰিটো মিলাব আৰু দামটো ঠিক আছে মই আকৌ কল অঁ মই আকৌ কল কৰিম পাছত ঠিক আছে